অসমীয়া ভাষাটো শিকাত পোনপ্ৰথমে মোৰ ঘৰখনৰ অৱদান বুলি আছে বুলি ক'ব পাৰি ঘৰত আমাক যেতিয়া আমি অসমীয়া ভাষাটো আমাক শিকাইছিল পোনপ্ৰথমে আমাক আমাক সমন্ধবাছক শব্দ ঘৰুৱা ঘৰত আমাক যেনে মা দেউতা ককা দাদা বা আইতা শব্দবোৰ আমাক ক'বলৈ শিকাইছিল আমি সেইদৰে আমি ক'বলৈ শিকিছিলোঁ আৰু সেইদৰে আমি ক'ব পাৰিছিলোঁ তাৰপাছত আমাক অংগনবাদী স্কুলসমূহত নাম নামভৰ্তি কৰাই দিছিল তাত আমাক চিলেটত স্বৰবৰ্ণ অ আ হছই দীৰ্ঘই ব্যঞ্জন বৰ্ণ ব্যঞ্জন বৰ্ণ ক খ গ ঘ আদি আৰু সংখ্যা বাছো সংখ্যা এক দুই তিনি চাৰি আদি সংখ্যাসমূহ আমাক ছিলেটত আঁকিবলৈ শিকাইছিল আমি সেইদৰে শিকিছিলোঁ আৰু আমাৰ অংগনবাদী স্কুলসমূহত আমাক ছবিৰ সৈতে বস্তু কোনো এটা বস্তু আমাক চিনাকি কৰাই দিছিল যেনে ধৰা হওক এটা অমিতাৰ ছবি আমাক দেখাই দিছিল সেইটো আমাক অমিতা বুলি ক'বলৈ শিকাইছিল আমি সেইদৰেই আমি বস্তুবোৰ মনত ৰাখি গৈছিলোঁ আৰু আমাৰ ভাষাটো শিকাত সহায় হৈছিল আৰু অঁ অংগনবাদী স্কুলসমূহত আমাক পদ্য মতাবলৈ শিকাইছিল যেনে আমিনাই আনে আম আমিনাই আনে আম এই ইয়াৰ উপৰিও আমাক বিভিন্ন বস্তু আমাক মুখস্থ মাতিবলৈ শিকাইছিল ভাষাটো শিকাত আমাক অংগবাদী স্কুলসমূহৰ পৰা আমাক তাৰ পাছত আমি প্ৰাথমিক বিদ্যালয় বিদ্যালয়ত আমাক পুনৰ আমাৰ স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণ সংখ্যা বাছো সংখ্যাসমূহ আমাক শিকাইছিল আৰু তাতো আমাক আৰম্ভণীৰ পৰাই ছবিৰ দ্বাৰা আমাক কোনোবা এটা বস্তু মুখস্থ মানে মনত ৰখিবলৈ যত্ন কৰাইছিল আৰু তাৰ দ্বাৰাই আমি বস্তু চিনি পাৰিছিলোঁ সেইদৰে আমাক প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ সময়ত চাৰ বাইদেউসকলে আমাৰ যথেষ্টখিনি আমাক ভাষাটো শিকোৱাত আৰু লিখাত আমাৰ যথেষ্ট যথেষ্টখিনি যথেষ্টখিনি শিক্ষা দিছিল যাৰ যাতে আমি অসমীয়া ভাষাটো ডাঙৰ হৈ স্পষ্ট আৰু শুদ্ধকে ক'ব পাৰোঁ তাৰপাছত আমি হাইস্কুল পৰ্যায়ত আমাৰ যেতিয়া আমি নামভৰ্তি কৰিছোঁ তাত আমাৰ অসমীয়া ভাষাটোত বিভিন্ন পদ্য গদ্য প্ৰবন্ধ ভ্ৰমণ কাহিনী আদি বিভিন্ন ধৰণৰ বিষয়ে আমাক আমি পঢ়িবলৈ পাইছোঁ তাত আমি তাৰ যোগেদি আমাৰ অসমীয়া ভাষাটো শিকাত অসমীয়া ভাষা শিকাই আমাৰ তেনেদৰে আমি বিভিন্ন হাইস্কুল তাৰপাছত আমি কলেজ কলেজ কলেজসমূহতো আমাক বিভিন্ন ধৰণৰ আমি ভাষাটোৰ বিষয়ে ভাষাটোৰ উৎপত্তি ভাষাটোৰ বিকাশ ক্ৰমবিকাশ আদিৰ বিষয়ে আমি জানিবলৈ পাৰিছিলোঁ ভাষাটোৰ বিষয়ে আমি অধিক জানিবলৈ অসমীয়া ভাষাৰ বিষয়ে আমি অধিক জানিবলৈ পাৰিছিলোঁ সেইদৰে আমি আমি এতিয়া বৰ্তমান বিশ্ববিদ্যালয়ত আমি অধ্যয়ন কৰি আছোঁ তাতো আমাৰ ভাষাটোৰ উৎপত্তি বিকাশ যুগৰ বিভাজন আদি আমি বিষয়ে আমি জানিব পাৰিছোঁ এইদৰে আমাৰ ভাষাটো শিকাত ক্ৰমান্বয়ে আমি এটা পৰ্যায় বা সেইটোৰ পৰ্যায়লৈ যোৱাৰ লগে লগে আমি ভাষাটো অধিক জানিব জানিব পাৰিছোঁ বুলি ক'ব পাৰোঁ